গাঁৱত খেলা কেইটামান খেলৰ নাম হ'ল ক্ৰিকেট ফুটবল কাবাডী ভলিবল বা ধুপ খেল আৰু সেইবোৰ ক্ৰিকেটটোতো সকলোৱে জানে বেট আৰু বলেৰে খেলা হয় আৰু কাবাডীটো বেট বল তেনেকুৱা একো নালাগে অকল মানুহ হ'লেই হ'ল কাবাডীত দুটা দল থাকে এটা দলত ছয়জনকৈ থাকে মাজত এটা ৰেখা থাকে আৰু যেতিয়া এটা দলৰ মানুহ সিটো দলৰ ৰেখালৈ পাৰ হৈ পেলাই আনটো দলৰ মানুহক চুব লাগে আৰু তেওঁলোকে যদি পাৰ হৈ যোৱা মানুহজনক ধৰি লয় আনটো দলে তেতিয়াহ'লে তেওঁলোকে জিকিব আৰু যদি ইয়াৰ ইয়াৰপৰা এইফালৰ পৰা মানুহ সিফালে যায় আৰু সেই যোৱা মানুহজনে যদি তাৰ মানুহজনক চুই পেলাই যদি আকৌ ঘূৰি আহি যায় তেনেহ'লে এইটো দল জিকিব তেনেকেই সাধাৰণভাৱে খেলা হয় কাবাডী